কি কৰিছা অ ঠিক আছে মই এয়া আছোঁ ময়ো বোলো ভাত ৰান্ধি এতিয়া আজৰি হৈছোঁ সেই কাইলৈ লাইব্ৰেৰীলৈ যাম ওলাবাচোন

অ সেইটো কাৰণে মই ভাবিছোঁ কাইলৈ গৈ তাত কি কি লাগে সুধিম সুধি আহি ডকুমেণ্টছখিনি জমা দিম জমা দি আই সোনকালে উলিয়াই ল'ম তুমি উলিয়ালা নেকি

অ অ তেতিয়া দুয়োজনীয়ে একেলগে উলিয়াব পাৰিম আৰু তেতিয়া গম পায়ো আহিম যে কি কি লাগে অ ভাল হ'ব অ বাৰু হ'ব তেতিয়া অ অ